আমি ভাল ফটো লব'লৈ হ'লে ক'ব গ'লে আমাৰ ইয়াত আছে খামৰঙা বিল তাত আমাৰ ধৰণৰ ফটো শ্বুট হয় আৰু যেনে ধৰণৰ কিছুমান ৰিজৰ্ট আছে যেনে ধৰণৰ আমাৰ ওচৰত খামৰেঙা খামৰেঙা বিলৰ ওচৰত খুবেই ওচৰত ৰিজৰ্ট কেইবাখনো আছে মাচুকা কাংমৈ সেই সকলোবোৰ ৰিজৰ্টত ফটো উঠি ফটো উঠা যায় আৰু এই ৰিজৰ্টবোৰত এনেকুৱা ধৰণৰ বস্তু আছে য'ত ফটো উঠি খুবেই ভাল লাগে আৰু তাত ফটো খুবেই ভাল হয় এনেকুৱা ধৰণৰ ঠাই আছে আৰু ফটো উঠা ঠাই ক'ব গ'লে আমাৰে ইয়াত কেইবাখনো য'ত গাঁও আছে আমাৰ তাত নিজৰা আছে তাঁহত তাৰেধৰণৰ তেনেধৰণৰ জেগাত ফটো উঠি আমাৰ ভাল লাগে আৰু সেই তেনেকুৱা ধৰণৰ ফটোবোৰ দেখিবলৈও ভাল লাগে আৰু বা উঠিও ভাল লাগে